ফল মূলৰ গছৰ বীজবোৰ আমি কিছুমান ঘৰতেই আমি কৰোঁ এতিয়া ধৰক এতিয়া ঘৰতে আম লাগিছে এই আমৰ গুটিবোৰ যিবোৰ গুটি তাৰপৰা আমি সেই আমৰ গুটিখিনি ধুনীয়াকৈ আমি বাৰীতে পেলাই থৈ দিওঁ চুক এটাত তাৰপৰা বিভিন্ন গছ তাৰপৰা গছৰ পুলি ওলাই সেই পুলিকে আমি আকৌ ৰুওঁগৈ ৰুলে পাছত সেই আম ডাঙৰ হ'লে সেয়াও খাব পাৰি তেনেকৈ আমি বীজ হেৰি সংগ্ৰহ কৰোঁ আৰু ঠিক তেনেকৈ শিলিখা আমলখি এইবিলাক ঘৰতে পাৰি ঘৰৰ গুটি ফলৰ পৰাই গুটি হৈ পিনি এইবিলাক কৰিব পাৰোঁ লগতে আকৌ এতিয়া জামুক খালে শিলিখা জলফাই এইবিলাক মানে আমাৰ গাঁৱৰ ঘৰতে পোৱা যায় বাৰীতে পোৱা যায় এইবিলাক গুটি আমি খাই অটোৱাৰ পাছত আমি সিঁচি দিওঁ সিঁচি দিয়াৰ লগে লগে থৈ দিওঁ নহ'লে বাৰীত গছৰ তলতে দি থৈ দিওঁ তাৰপৰাই পুলি হয় আকৌ আমি ঠিক তেনেকৈ ফলবোৰত পোক নালাগিবলৈ আমি বিভিন্ন হেৰি কৰিব লাগে এতিয়া আম ফুলিব হৈছে আম ফুলা সময়ত আমি কি কৰিব লাগিব আমজোপা ফুলিলে বিভিন্ন পোকে আহি ধৰেহি মৌ মাখিয়ে ধৰেহি আমৰ ফুলৰ ৰস নিবলৈ আহে তেতিয়া আমবোৰ পিছত যিবোৰ লাগে ন সেইবোৰ গেলি যায় সেইকাৰণে আমি আমজোপাৰ তলত জুই ধোঁৱা দিব লাগে আম যেতিয়া ফুলে চ'ত মাহত আমি জুই ধোঁৱা দি আমৰ পোকবোৰ খেদিব লাগে ঠিক তেনেধৰণে সেইবোৰ ঘৰুৱা ব্যৱহাৰেই কৰোঁ এতিয়া ঘৰতে কিছুমান গছ পুলি ৰুলে কি হয় পোক চোক লাগে যে চাই দিওঁ চাই দিওঁ ঘৰত জুই ধৰা কিছুমান চাই থাকে যে চাইটো কিন্তু খাৰ বস্তু সেই চাইটো যদি ছটিয়াই দিওঁ গছৰ গুৰিত বা গছৰ ডালবিলাক চাপৰ ফল মূল গছত তেতিয়া সেইবিলাকো পাও সেই পোক পৰুৱাবোৰ দূৰ হয় পোক পৰুৱা মৰি যায় ঠিক তেনেকৈ মই ঘৰুৱাভাৱেই যতন কৰোঁ আৰু বিশেষকৈ বেছিকৈ সেই সৰু সুৰা ফল মূল বো ফল মূলবোৰত পোকে ধৰিলে মই কি কৰোঁ এতিয়া মাটি কঁঠাল মাটি কঁঠালৰ গছবোৰত পোকে ধৰে আমি সেই তেতিয়া চাই দিওঁ নহ'লে কি কৰিব লাগে মহানিমৰ পাত পিচি তাৰ তিতা ৰসটো অলপ স্প্ৰে কৰি দিব লাগে তেতিয়াও কিছুমান ফল মূলৰ সেই পৰা বাছি থাকিব পৰা যায় তেনেকৈ ঘৰুৱাভাৱে আমি এইখিনি কৰিব পাৰোঁ বেলেগ আৰু ঠিক তেনেকৈ এতিয়া কিছুমান আকৌ ধৰক মানে বেছি পোকে খোৱাবোৰ আমি এতিয়া বীজ ভাণ্ডাৰৰ পৰা আমি দোকানৰ এগ্ৰিকালচাৰ বিভাগৰ দোকান আছে তালৈ গৈ পিনি আমি থায়দিন পোক মৰা থায়দিন আনিব পাৰোঁ আনি দিওঁহি আৰু লগতে সৰু সুৰা কিছুমান চাৰ্ফ বুলি এটা পেকেট আছে সেয়ো কিছুমান গছত দি দিলে পোকবোৰ মৰে সেই তেনেকৈ পোক মৰোৱা দৰৱ শেষ কৰিব দি পিনি আমি মানে অকণমান ফল মূলবোৰ ব্যৱস্থা লওঁ